মই বেছি দিনৰ কাৰণে ঘৰৰ বাহিৰলৈ গ'লে গছ গছনিবোৰ মোৰ ভাইটি ভণ্টিসকলে চাই কাৰণ মই আৰু তেওঁলোকৰ লগতে একেলগতে পুলি ৰুওঁ আৰু কেনেদৰে তাক প্ৰতিপালন কৰিব লাগে তেওঁলোকে ভালদৰে জানে সেইবাবে মই নিশ্চিন্তভাৱে বাহিৰলৈ যাব পাৰোঁ